এক জানুৱাৰী দুহেজাৰ এক দুই জানুৱাৰী দুহেজাৰ দুই তিনি জানুৱাৰী দুহেজাৰ তিনি চাৰি জানুৱাৰী দুহেজাৰ চাৰি পাঁচ জানুৱাৰী দুহেজাৰ পাঁচ